মোৰ আটাইতকৈ স্মৰণীয় নৃত্য প্ৰদৰ্শন বা অনুষ্ঠান হৈছে মোৰ পঢ়ি থকা সময়ত আমাৰ স্কুলত এটি সৰু সুৰা অনুষ্ঠান কৰা হৈছিলে সোণালী জয়ন্তী অনুষ্ঠান পালন কৰা হৈছিলে তাত মই প্ৰথম মঞ্চত উঠি সকলোৰে আগত নৃত্য প্ৰদৰ্শন কৰিব গৈছিলোঁ মোৰ এতিয়াও মনত আছে সেই নৃত্য সেই নৃত্য কৰি থকাৰ সময়ত হঠাতে আমাৰ যিমানখিনি মা আছিলে দৰ্শকসকল তেওঁলোকেও বহুত চিয়েৰ আপ কৰিলে আৰু সেই প্ৰদৰ্শনৰ পিছতে মোৰ জীৱনৰ বহুতো ধৰণৰ সলনি হ'ব ধৰিলে বহুতো জাগাৰ পৰা মোৰ নৃত্যৰ কাৰণেও প্ৰস্তাৱ আহিলে মই সঁচাকৈ সেইটো পাহৰিব নোৱাৰোঁ